মোবাইলটো অহাৰ পৰাই মই বহুখিনি বস্তু ইয়াৰ পৰা আহৰণ কৰিব পাৰিছোঁ আজৰি সময়কণত মই ইয়াৰ পৰাই ভিডিঅ' গেম আদি খেলি পেলাই মই মোৰ সময়খিনি পাৰ কৰিব পাৰিছোঁ প্লাছ ইয়াত কেমেৰাত মই ফটো উঠি মোৰ স্মৃতিসমূহ ইয়াতে সাঁচি ৰাখিবলৈ সক্ষম হৈছোঁ